হেল্ল' হয় দাদা আপোনাৰ গাড়ী পাম নেকি বাৰু ভাড়া কাৰণে

মোক মানে বৃহস্পতিবাৰে লাগিব অহা বৃহস্পতিবাৰে হেৰিলৈ যাম আপোনাৰ দীপৰ বিল পৰিয়াল লৈ যাম আৰু মৰিগাঁৱৰ পৰা যাব লাগে মৰিগাঁও

মৰিগাঁও আপোনাৰ মিকিৰগাঁও হয় মই যাম আপোনাৰ বৃহস্পতিবাৰে আজি হ'ল আপোনাৰ সোমবাৰে মংগল বুধ বৃহস্পতিবাৰ আঠাইছ তাৰিখে যাম আৰু মানে আপোনাৰ আঠাইছ তাৰিখে পৰিব ইংৰাজী আঠাইছ তাৰিখ হয় দামটো কিমান লৈছে আপুনি ভাড়াটো দীপৰ বিল অ গুৱাহাটী গুৱাহাটী দীপৰ বিল

সেই তিনিহাজাৰ আপুনি বেছি কৈছে কমাই ধৰিব অ

সেইটো কাৰণে গাড়ীখন নাপালে সেইকাৰণে আপোনাৰ নাম্বাৰটো দিলে ফোন কৰিবৰ কাৰণে পঁচিছশ টকা ল'ব দিয়ক মানুহ পঁচিছশ টকাত হ'ব নহয় ন' পঁচিছশ টকাত হ'ব নহয় ন'

ঠিক আছে বাৰু হ'ব দিয়ক হ'ব দিয়ক এতিয়া হ'ব দিয়ক নহ'লে ৰাখোঁ